নমস্কাৰ মোৰ নাম শ্ৰী প্ৰশান্তজিৎ বৰগোঁহাই লখিমপুৰ ডিষ্ট্ৰিক্

দুই নং ভোকমন শিলিখাগুৰি গাঁৱৰপৰা মই

মই আমাৰ গাঁৱৰ শিলিখাগুৰি গাঁৱৰ এখন শিৱ মন্দিৰ আছে তেওঁ বহুত মূল্যৱান হয় আমাৰ মন্দিৰটো আছে যদিও আমি বহুত দুখীয়া পৰিয়ালৰ মানুহ গতিকে আমাৰ মন্দিৰখন বহুত মূল্যৱান হয় আৰু বহুত আমাৰ বিশ্বাস আছে আমাৰ যিটো মন্দিৰ আমি হেৰি আমি পূজা কৰোঁ আমাৰ বিশ্বাসত আমি মন্দিৰটোৰ বহুত আমি পাইছোঁ বিশ্বাস আৰু লখিমপুৰ গণেশ মন্দিৰ আমাৰ গণেশ মন্দিৰ মই গৈছোঁ লখিমপুৰ এখন নাৱেৰে বনোৱা হয় আৰু তাত মই গৈ বহুত ভাল পাইছোঁ আৰু বহুত বিশ্বাসো পাইছোঁ ইমান ধুনীয়া যে মন্দিৰ বিশ্বসী জীৱনত আমি দেখা নাছিলোঁ বামপানীয়ে খহাই লৈ যাওঁতে সেই নদীখন অঁ মন্দিটোৰ বহুত বিশ্বাসী মন্দিৰ নাৱেৰে বনোৱা আৰু আমাৰ ওচৰতে আছে এখন থান গৰখীয়া থান বুলি কয় সেইখন থানো বহুত বিশ্বাসী আপুনি গ'লেই আপোনাৰ যিটো মনটোত যিটো মনত ভাবি যায় সেই কাম আপোনাৰ সফলতা হয় আও শুভ হয় আৰু গৈছোঁ বাসুদেৱ থান বাসুদেৱ থানত আমি গৈছোঁ বহুত বিশ্বাসী শৰাই দিবলৈ গৈছোঁ শৰাই দিয়া আহিছোঁ যিটো কামনাত মই পূৰণ হৈছোঁ মোৰ বহুত সফলতা বহুত ভাগ্যৱান বুলি মই ভাবিছোঁ যাওঁতে আমাৰ মন্দিৰলৈ ৰাস্তা বেয়া গাড়ী দুই নম্বৰ গিয়াৰৰ ওপৰে নাযায় ৰাস্তা বেয়া আমি সেই মন্দিৰত গৈ আমি শৰাই দিছোঁ শৰাই দি মেলি যিটো কামনা পূৰণ কৰিবলৈ গৈছিলোঁ সেইটো কামনা পূৰণ হৈছে সেই গতিকে বাসুদেৱ থানলৈ মই বহুত আন্তৰিকতা কৃতজ্ঞতা কৰিছোঁ আৰু মই গৈছোঁ লিকাবালি চিলাপথাৰ লিকাবালি বুলি কয় সেই থানত ওপৰলৈ উঠি যাওঁতে এশ এটা ষ্টেপ আছে সেই থানতো মই গৈছোঁ চাকি বন্তি জ্বলাছোঁ বিশ্বাসী থান হয় সেই বিশ্বাসী থানত মই গৈ বহুত ভাল পাইছোঁ বিশ্বাসটো আদি মূল বুলি কয় মানুহে কিছুমানে কয় যে এ মন্দিৰলৈ নাযাবি বিশ্বাস নহয় সেইটো মন্দিৰ কিন্তু আমি বিশ্বাস পাইছোঁ আৰু বিশ্বাসৰ মতে আমি গৈছোঁ বিশ্বাসৰ মতে গৈ বিশ্বাসটো পাইছোঁ মোৰ যিটো হ'বলগীয়া বস্তু আছিলে পাইছোঁ মোৰ গৃহিণী গৃহিণী যেতিয়া মোৰ ল'ৰা জন্ম হয় ডক্তৰে ক'লে তোমাৰ ল'ৰা সন্তান মাকৰ পেটতে মৰি থাকিব গতিকে মই তাত গৈ শৰাই দিছোঁ চাকি বন্তি জ্বলাইছোঁ সেই বিশ্বাস মতে মালিকেই মোক সহায় কৰিছে সহায় কৰাৰ বিনিময়ত মই বহুত আন্তৰিকতা জ্ঞাপন কৰিছোঁ সহায় সহযোগিতাৰ বাবে আৰু গৈছোঁ মই মন্দিৰ হাবুং ধেমাজি পৰে ধেমাজি জিলা ধেমাজি জিলাৰ হাবুঙত গৈছোঁ হাবুঙত গৈ মই আমাৰ বন্ধুৰ লগত গৈ পিনি মাকক লৈ গৈছোঁ মাকক গাড়ীত লৈ গৈছোঁ গাড়ীত লৈ যাওঁতেও এই ৰাস্তা একেই অৱস্থা ভগা ছিগা ৰাস্তা গাড়ী যাব নোৱাৰে যেনে হ'লেও আমি সহায় পছোঁ যেনে তেনে গৈ আমি শৰাই দি আহিছোঁ আমি বন্ধু মাকৰো বিশ্বাস পাইছোঁ বন্ধু মাকো বিকলাংগ হৈছিলে ভাল হৈ গৈছে মানে পেলাইচিছ হৈছিলে ভাল হৈ গৈছে তেওঁ আৰু দুৰ্গা মন্দিৰ লখিমপুৰৰেই হয় দুৰ্গা মন্দিৰ দুৰ্গা মন্দিৰতো গৈছোঁ বহুত ভাল পাইছোঁ বহুত আন্তৰিকতা থাকিছে মোৰ তাত যিটো কাম মই কৰিব নোৱাৰা কাম মোৰ বাসুদেৱ অঁ দুগা মায়ে দিছে সেই মা একো মই বহুত আন্তৰিকতা কৃতজ্ঞতা কৰিছোঁ মোৰ যিটো কাম মই যিটো কাম শিকিম বুলি লৈছোঁ সেই কামটোৰ কাৰণেত এতিয়া মই দুৰ্ভগীয়া পৰিয়ালটো জীয়াই আছো দুৰ্ভগীয়া পৰিয়ালটো মই জীয়াই আছো এতিয়া আই বোপাইকো জীয়াই ৰাখিছোঁ দুৰ্ভগীয়া ভনীকো জীয়াই ৰাখিছোঁ ভণ্টিকো জীয়াই ৰাখিছোঁ বাইদেকো জীয়াই আিছোঁ চবকে জীয়াই ৰাখিছোঁ বিশ্বাসৰ কাৰণে আৰু গৈছিলোঁ মই মই গৈছিলোঁ আপোনাৰ ঢকুৱাখানা ঢকুৱাখানা খজোৱা তাত এখন স্থান আছে সেই থানত গৈ মই শৰাই দিছোঁ সেই থানখনেও মোক বহুত সহায় কৰিছে সহায় মূলত মই বহুত আন্তৰিক কৃতজ্ঞতা কৰিছোঁ মোক যে যিটো কামত সহায় কৰিলে মোৰ মাক বচাই থৈছে সেই থানখনে আৰু গৈছোঁ মই গোগাামুখ গোগাামুখতো মোৰ একেটাই কথা মোৰ মাক যেতিয়া সহায় কৰিছে দেউতাক যেতিয়া সহায় হৈছে দেউতা ভৰি ভাগিছে যেতিয়া তেতিয়া সেই তাত থানত গৈছোঁ মই দেউতাৰ কাৰণে শৰাই চাকি জ্বলাই পিনি বন্তি দি কৰ্ম এটা কৰিলোঁ আমাৰ দেউতাৰ ভৰিও ভাল হ'ল এতিয়া দেউতাই খোজকাঢ়ি ঘূৰি ফুৰিব পাৰে ঘৰৰ খৰি কিবাকিবি এডাল হ'লেও কাটি আনিব পাৰে আমিটো কাম কৰি খোৱা মানুহ আমাৰটো কাম কৰিবলৈ যাবই লাগিব গতিকে সেই মন্দিৰটো মই বহুত ভাল পালোঁ আৰু মোৰ এটা কথা থাকি গ'ল মোৰ দুই নম্বৰ ল'ৰা যোনটো আছিলে তাৰ অলপ খেলিমেলি হৈছিলে মই একে একেটা মন্দিৰতে গৈ পিনি মই শৰাই দিছোঁ শৰাই দিয়াৰ পিছত

সেই ফলভাগটো দিছে ল'ৰাটো এতিয়া সুস্থ হৈ আহিছে ভাল হৈছে পঢ়িবলৈও পাৰিছে সেই মন্দিৰটোলৈ মই আন্তৰিকতা কৃতজ্ঞতা কৰিছোঁ আৰু আমাৰ এই ইয়াত আছে শিৱ মন্দিৰ আজাদ আজাদত আছে আপোনাৰ শিৱ মন্দিৰ সেই শিৱ মন্দিৰটো আমি শৰাই দিওঁ আমাৰ গাঁৱৰ মানুহে হ'লেও শৰাই দিয়ে শৰাই দি মেলি আমি সেই মন্দিৰটো আমি শিৱ মন্দিৰ হয় শিৱ মন্দিত আমি শৰাই চৰাই দিলে মানে আমাৰ বহুত ফলাফল হয় আমি শৰাই দিওঁ মন্দিৰলৈ যাওঁ এনে স্থলত আমাৰ আজাদ শিৱ মন্দিৰটো আমাৰ আন্তৰিকতাৰ কৃতজ্ঞতা কৰিছোঁ আৰু আছে আমাৰ নাথ গাঁও নাথ গাঁও মন্দিৰ মই যিটো কৰ্ম কৰোঁ সেই কৰ্মৰ ফলত মই থান হয় আজাদ নাথ গাওঁ বুলি কয় তাত গৈছোঁ মই শিৱ মন্দিৰ মানে বুজি নাপালোঁ গা ধুই নগ'লোঁ গা ধুই নোযোৱা স্থলত মই যেতিয়া গাড়ীখন চলাওঁ গা ধুই নোযোৱাৰ কাৰণে মোৰ গাড়ীখন ৰখাই দিলে গাড়ীখন ৰখাই দিয়াৰ পিছত মই গুচি আহিলোঁ গুচি আহি মালিকক ক'লোঁ দাদা মোৰ এনেকুৱা তেনেকুৱা হ'ল নহয় তই গা ধুইছিলি নাই মই বোলো নাই ধোৱা দাদা তই পটাপট গাটো ধুই আহ যা গা ধুই আহিলোঁ সেই মন্দিৰটোত তামোল পাণ দি চাকি অগছ ধূপ ধূনা জ্বলাই মই দিয়াৰ পিছত গাড়ীখন উলিয়াই দিছে সেই আই থানত মই সেইটো বিশ্বাস পাইছোঁ মই সেইটোৱে মোৰ বহুত ভাল মই সেইটোৱে বহুত ধন্যবাদ ধন্যবাদ মই বুলি ভাবিছোঁ মোৰ বহুত হেৰি কৰি দিছে মানে ভালৰ কুশলত আনি দিছে তেওঁ আই আৰু আছে

গুৱাহাটী গুৱাহাটীত মই গৈছোঁ আমাৰ ইয়াৰপৰা গুৱাহাটীত গৈ পিনি মই থানত গৈছোঁ সোণাপুৰ বুলি কয় সোণাপুৰ মই গৈ পিনি মই পাইছোঁ মন্দিৰ মন্দিৰত তাত আছে বেংগুলী মানুহ আমাৰ ভণ্টিত তাত বিয়া দিছোঁ তাত গৈছোঁ তাত গৈ পাইছোঁ বোলে ভণ্টীয়ে ক'লে বোলে তই আজি চাকি এগছ জ্বলে জ্বলাই দেগৈ যায় তোৰ হেৰিটো অকণ বেয়া আমি চোৱাছিলোঁ মোৰভাগৰ তেতিয়া বেমাৰ হৈছিলে মানে বাহিৰা বস্তুৱে পাইছিলে ভণ্টিয়ে যেতিয়া ক'লে মই তাত সেইটো বস্তু দিয়া লগে লগে মোৰ বস্তুটো মোৰপৰা আঁতৰি গ'ল সেইটো এটা মই পাই গ'লোঁ পাই যোৱাৰ পিছত মই এতিয়া সুস্থ মগজ এতিয়া মই কৰ্মকৰ্তা কৰি খাই আছো মানে গাড়ীখন চলাই খাই আছো মই ইমানটা বিশ্বাস মোৰ কেতিয়াও মই এনেকুৱা হ'ব বুলি নাভাবিছিলোঁ নে মই বাচিম নে মা বাচিব নে দেউতা বাচিব নে মোৰ ল'ৰা বচিব সেই তেনেকুৱা স্থলত মানে মই এতিয়া চব মন্দিৰক মই আশীৰ্বাদ কৰিছোঁ তেওঁলোকে আমাক সদায় নিজক বুলি ৰাখক নিজৰ বুলি ৰাখিলে মানে তেওঁক আমি নিজৰ বুলি ৰাখিছোঁ তেওঁ আমাৰ আই বোপাই বা বুলি কৈ পিনি মই মোৰভাগৰ ভালৰ কুশলে তেওঁলোকে বিশ্বাস কৰাৰ কাৰণে বিশ্বাসেই আদিমূল বুলি কয় গতিকে মই বিশ্বাস কৰিছোঁ সেই বিশ্বাসেই চবেই কয় বোলে এই মন্দিৰ নাযাবি সেইটো কথা নহয় আমি সেইটোৱে বিশ্বাস নকৰোঁ মন্দিৰ ফালত গৈ যাব লাগে কেলৈ কিয় কাৰণে যাব লাগে মন্দিৰলৈ মন্দিৰত গৈ পিনি কি কৰিব লাগে হাগি মুতি যদি মন্দিৰ এভাগত সোমায় বা চুৱা গাত যদি মন্দিৰৰ ঘৰত সোমায় আমাৰ এতিয়া মজগুৰি গাঁৱৰ মন্দিৰত ভাওনা পাতিছিলে ভাওনা পাতোঁতে এগৰাকী মহিলাই চুৱা গাত মহিলা সোমাইছিলে সেই ভাওনাখনৰ নাটখনেই জ্বলি গৈছে বৰষুণ দোলপাল আহিলে ইপিনে ভাওনাৰ নাট জ্বলি গৈছে যেতিয়া সেই গৰাকী মানুহক উলিয়াই দিছে তেতিয়া মই ভাবিছোঁ এই মানুজনী যদি এইটো কাম কৰিছে তেওঁ উলিয়াই দিব লাগিবই গাঁৱৰ ৰাইজে ক'লে তুমি ইয়াৰপৰা ওলাই যোৱা মন্দিৰ হয় মন্দিৰ কাক বোলে ভগৱান কোন হয় ভগৱানে আমাৰ আদিমূল ভগৱান নহ'লে আমাৰ একো নহয় ভগৱানে যদি আমাক চব দিয়ে আমিও আমাকো ভগৱানেই দিব আমি যদি ভগৱানক পূজা কৰোঁ ভগৱানেই আমাক দিব নহ'লে আমাক ভগৱানে আমাক একো নিদিয়ে ভগৱানেই আদিমূল আমাৰ নিজৰ কাৰণে ভগৱান যদি নাথাকে মানুহো জীয়াই নাথাকে মোৰ মোৰ মনত এতিয়া মোৰ এতিয়া ঘৰ পৰিয়ালেই হওক মোৰ ঘৰ পৰিয়ালেই হওক মোৰ ঘৰৰ দেউতা মা হওক মোৰ ল'ৰা হওক মোৰ মাইকী মানুহেও হৈছিলে বাদলিপৰা বুলি কয় এখন থান আছে তাত গৈছিলোঁ তেওঁক বাহিৰা বস্তুৱে পাইছিলে তেওঁক তেওঁকো ভাল কৰিলে সেই মন্দিৰৰ ফলত সেই মন্দিৰৰ ফলত ভাল হোৱা কাৰণে মই এতিয়া সেইয় বাদলিপৰা হ'ব পাৰে মিঞা মানুহ সেইখনোতো এখন মন্দিৰেই হয় মোৰ মানুহজনী এতিয়া যদি জীয়াই ৰাখিছে আৰু মোৰ ল'ৰা ছোৱালী দুটাকো যদি জীয়াই ৰাখিছে সেইখন আমি মন্দিৰ বুলি ক'ব লাগিব মিঞাই হওক গৰিয়াই হওক আমাৰ অসমীয়া মানুহেই হওক গতিকে মন্দিৰ সদায় মন্দিৰেই বুলি ক'ব লাগে মই ইমানটোৱে জানো গতিকে মই ইমানটোৱে কৈ মোৰ সামৰণি মাৰিছোঁ